মই এজন অসমীয়া মানুহ মই নিয়মীয়াভাৱে নহ'লেও মাজে সময়ে অলপ কিবা কিছু লিখোঁ এই লিখনিবিলাকত বিশেষকৈ মোৰ গাৱঁৰ পৰিৱেশ অৰ বিষয়ে বৰ বেছি কথা বাৰ্তা হয় যেনেকুৱা আজিৰ পৰা বহু বছৰ আগতে কিছু বছৰ আগতে আমাৰ বজাৰখন আমাৰেই আছিল আমি তাত শেলুক চাই শামুক চাই ইত্যাদি কৰি তাৰ পৰা বস্তুবিলাক আনি ঘৰত ৰাখিছিলোঁ সেইবিলাক চাইছিলোঁ ইত্যাদি কৰি মাছ মাৰিছিলোঁ এইবিলাক কৰিছিলোঁ আৰু এই পৰিৱেশতে মই লিখনিবিলাক ঘৰতে মোৰ বিশেষকৈ বাঘেশ্বৰী মাৰ প্ৰতি প্ৰণাম জনাই তেওঁৰ বিষয়েও মাজে মাজে লিখোঁ তেওঁৰ বিষয়ে যিখিনি শুনো গুণানুকীৰ্তন জানো সেইখিনি শিকোৱা গোটেই মোক মানুহবিলাকে কলাক ক'ত আছিল কিয় আছিল তেওঁ কি লিখনিবিলাকত পাব